হেল্ল' হয় এইটো ডিব্ৰুগড়ৰ কে কে কেব এজেঞ্চি হয়নে হয় মই আচলতে আজি দুদিনৰ আগতে কেব বুক কৰিছিলোঁ আচলতে মই জনাবলৈ পাই দুখিত যে আজি মোৰ এটা এক্সিডেণ্ট হৈছে আৰু যাৰ কাৰণে মই অকণমান হস্পিটেলাইজ হ'ব লগীয়া হৈছে গতিকে মই যে এই আগতীয়াকৈ এটা পে'মেণ্ট কৰিছিলো কেবৰ কাৰণে সেই পে'মেণ্টটো ঘূৰাই পাম নেকি বাৰু আপোনালোকৰ তেনেকুৱা কিবা পলিচি আছে নেকি যাৰ জৰিয়তে মই পইচাখিনি ঘূৰাই পাব পাৰিম মই গুগল পে' বা ফোনপে' দুইটাই আছে মোৰ মই যিহেতু অনলাইন পে'মেণ্টেই কৰিছিলো আপোনালোকৰ এজেঞ্চিত গতিকে সেই এজেঞ্চি থ্ৰোৱেদি মই যদি পইচাকেইটা পাওঁ তেতিয়াহ'লে নিশ্চয় সুখী হ'ম আৰু যিহেতু মই আপোনালোকক জনাইছোৱে যে যিহেতু মোৰ অকণমান এক্সিডেণ্ট হোৱাৰ বাবে মোৰ অসুস্থতাৰ বাবেহে মই আপোনালোকৰ ওচৰত আচলতে এইটো কেনচেল কৰিব লগীয়া হৈছে নহ'লে মোৰ এই কেবখন খুবেই জৰুৰী আছিল আৰু যদি বেয়া নাপায় তেতিয়াহ'লে মোক যাতে মোৰ যিটো এডভাঞ্চ পে'মেণ্ট সেই পে'মেণ্টটো যাতে আপোনালোকে অনলাইন যোগে ফোনপে' হওক বা জিপে' হওক তাতে আপোনালোকে মোক ঘূৰাই দিব পাৰে আৰু যদি আপোনালোকে কৰিবলৈ অসুবিধা হৈছে তেন্তে মই মোৰ বেংক একাউণ্টটো হোৱাটছএপতে পঠাই দিছো অনুগ্ৰহ কৰি আপোনালোকে মোক সেই পৰিমাণটো যাতে ঘূৰাই দিয়ে ধন্যবাদ